হেল্ল' অঁ দাদা আপুনি সঞ্জয় ডেকা নেকি অঁ আপনাৰ নাম্বাৰটো ল'লোঁ ৰ' ল'লোঁ আমাৰ দাদা এজনৰ পৰা এই আমি মানাহত যাম বুলি ভাবি আছোঁ তাতে কেনেকুৱা সুবিধাবিলাক কওকচোন অলপ আমি বাৰ পোন্ধৰজনে যাম বুলি ভাবি আছোঁ হয় নেকি গাড়ী চাড়ী পাম না অঁ যদি আমি ইয়াৰ পৰা গাড়ী লৈ যাওঁ সেই গাড়ী মানাহৰ ভিতৰত সোমাব দিব না হয় নেকি অঁ আৰু আমি তাতে থকা খোৱাৰ বাবে কিমান দিব লাগিব দহ হাজাৰে পৰিব কম নহয়